চাওক এতিয়া সাধাৰণতে মাছবিলাক প্ৰিয় মাছ আমাৰ এইবিলাকহে আছিলে আগৰ শ'ল মাছ আগৰ মাগুৰ মাছ আগৰ কাৱৈ মাছ আগৰ গৰৈ মাছ আগৰ খলিহনা মাছ আগৰ পুঠি মাছ আগৰ মোৱা মাছ সেইবিলাক মাছ আচলতে মানুহে খায় ভাল পায় আগৰ দিনৰ মানুহে সেইবিলাক মাছেই বেছি খাইছিল কিন্তু এতিয়া সেই মাছবিলাক আচলতে দেখিবলৈ পোৱা নোযোৱাই হ'ল নাইকিয়াই হ'ল সেইবিলাক মাছ গতিকে এতিয়া চ'ব ফিছাৰীৰ মাছ খাবলগীয়া হ'ল এতিয়া আগৰ সেই মাছ নাই আৰু আচলতে মই আটাইতকৈ ভালপাওঁ মাছ খাই মাগুৰ মাছটো কিন্তু এতিয়া মাগুৰ মাছ পাম ক'ত আজিকালি দেখিবলৈয়ে নাই মাগুৰ মাছ গতিকে এতিয়া আমি ফিছাৰীৰ মাছে খাবলগীয়া হ'ল আৰু ফিছাৰীৰ ধৰক সৰু চন্দা ৰৌ ভাঙোন ধৰক এই গ্ৰাছকাপ চিলভাৰকাপ আজিকালি সচৰাচৰ এইবিলাক মাছহে পোৱা যায় সেই আগৰ শ'ল বৰালি ৰৌ মাগুৰ কাৱৈ গৰৈ মোৱা পুঠি সেই মাছ আৰু দেখিবলৈ আজিকালি প্ৰায় নোপোৱা হ'লোঁ আৰু সেয়া মাছ নাইকিয়াই বুলি ক'ব পাৰি তাৰ ভিতৰতে কেতিয়াবা কাৰচিত দেখা পোৱা যায় আৰু বিশেষতে মানে এই আমাৰ গাঁৱৰ যিবিলাক ৰাজহুৱা পুখুৰী থাকে সেই পুখুৰীবিলাক আমাৰ মাঘৰ বিহু প্ৰতি মাঘৰ বিহু উৰুকাৰ দিনা সেই পুখুৰীবিলাক আমাৰ মাৰে আৰু তাত অৱশ্য়ে আমি সেই জাতীয় মাছবিলাক আগৰ যিবিলাক মাছ তেনেকুৱা মাছ কিছু দেখিবলৈ পোৱা যায় কিন্তু আগৰ নিছিনা মাছ নাই আৰু কম পৰিমাণে হ'লেও মানে দেখিবলৈ পোৱা যায় আৰু তেতিয়াই ধৰক সেয়া মাছ এসাঁজ খাবলৈ পাওঁ তাৰ বাহিৰে আৰু সেয়া মাছ আজিকালি খাবলৈ নাপাওঁ মাজৰ চোৱাত এই ফিছাৰীৰ মাছে খাবলগীয়া হয় বা চালানী মাছেই খাবলগীয়া হয় লোকেল মাছ নাইকিয়াই হ'ল আজিকালি গতিকে মাছ মই আচলতে ভালপাওঁ আৰু মাংসটো আমি নাখাওঁৱেই মাছটোৱে খাওঁ আৰু মাছটো এতিয়া ধৰক খাবলৈকো আজিকালি ধৰক চালানী মাছ যিবিলাক চালানী মাছবিলাক খাবলৈও মানুহৰ অকণমান আফচোচ আহিল কিয় কিয় চালানী মাছবিলাকত মানে কিছুমান বেমাৰ আহিবলৈ ল'লে এই মাজতে শুনিছোঁ এই বোলে চালানী মাছ বন্ধেই কৰিছিল কিন্তু সেইটো শুনা কথাহে বা কেইদিনমানৰ কাৰণেহে বন্ধ তাৰপিছত আকৌ ওলাল আকৌ ধৰক মানুহে খাবই লাগিব এতিয়া মাছ নাখালেতো থাকিব নোৱাৰে সেয়া মাছকেই অন্ততঃ খাই পেলাইতো জীৱন ধাৰণ কৰিবই লাগিব গতিকে মাছ আৰু আগৰ সেই পুঠি খলিহনা ৰৌ বৰালি মাছ পাবলৈ নাই আৰু সেয়া মাছ নাপায়